ভাল ভাল ভাত পানী খালো এ যাম বুলি ভাবিছো তেনেকৈ লগ এটা পোৱা নাই লগ ভাল লগ এটা পোৱা হ'লে গ'লোহেঁতেন হ'ব যাব পাৰি একো দিগদাৰ নাই কিমান সময়ত যাম বুলি ভাবিছা আকৌ গ'লে মানে এনেই গায়ক কোনোবা আহিছে বুলি গম পাইছা নেকি ভাল গায়ক অ' অ' অ' অ' এনে যাব পাৰি বাৰু যদি তুমি আহিবা তেতিয়াহ'লে মই ভাত পানী খাই ওলাই থাকিম আৰু অ' অ' অ' পকৰী চকৰী কিবা কিবি লগতে অ' নহয় সোনকালে আহিম ঠাণ্ডাটো বেছি যে অ' অ' অ' খুব বেছি এঘ এঘন্টামান চালে হৈ যাব অ' বাৰু বাৰু বাৰু মই ফোন এটা কৰিম বাৰু